বাইক বা মটৰচাইকেল চলাওঁতে আমি সদায় সুৰক্ষিত হৈ চলাব লাগে আৰু ভাৰসাম্যতোক ৰক্ষা কৰিব পাৰিব লাগে যিমান ফুৰ্তি কৰি বাইক বা মটৰচাইকেল নচলাওক কিয় উখুৰা মুখুৰা স্পীড লিমিট স্পীড ব্ৰেকাৰ বা ওখ ঠাইসমূহ ভালদৰে চাই পাৰ হ'ব লাগে খপ জপ কৰিব নালাগে কাৰণ চলোৱাজনৰ লগতে উঠি অহাজন উঠি অহাজনো বা ছাইডত ৰৈ থকা আন মানুহ বা বস্তু বাহিনী আৰু নিজৰ সুৰক্ষাখিনিৰ কথা ভালদৰে ভাবিব লাগে